অঁ হেল্ল' অঁ আছোঁ আছোঁ অঁ আহিলতো অঁ অঁ মোক অঁ মই কৈ দেওঁ শুনি থাকিব অঁ চাউলকেটা ৰাতিতে ভিজেই থবা বৰা চাউলকিটা থৈ পানীতো যাব দিবা তাৰে পৰা ঢেঁকীত খুন্দিব খুব মিহি মিহি কৰি চালিবা আৰু দুই চালা তিনি চালা দি চালি আনি থাপি থুপি থৈ তাৰমানে তাতেই নাৰিকল ৰুকিব লাগিব নাৰিকলটো ৰুকি ভাজি তাতে চেনী বা মিঠেই ফেলেই দি গ'লিব গ'লেই কেনে মুঠা মুঠি কৰি দিবা দি একদম ঘোকটেই দি এনকৰে আউলেই দি তাতে থাপি দি তাতে তিল বা হওঁক মিঠেই হওঁক এনাই ফেলেই দি উলতেই দিবা লাগিব পিঠাখন যেতিয়া উঠেই তাৱাৰ পে অলপমান উঠি আহেই তেতিয়া উল উলতেই দিবা লাগিব উলতেই দি অকণমান কানেই কানেই থৈ যাই তেনেকৈ পুৰি থাকিব লাগিব কানেই কানেই থৈ যায় পিঠা কেইখান অলপমান যেতিয়া মুৰ্মূৰিয়া হয় তে তুলি থ'লা এই তেনেকৈ

অঁ তিলেই দি বনালে তিলকেটা ভাজি ল'বা লাগিব ভাজি লৈ গুড়া কৰি ঢেঁকীত বা পটাত পিছি লৈ ফেলে মিঠেই পগুৱেই তাতে অলপ অলপ ফেলাই দিবা লাগিব তিল ফেলাই দি গুড়ি তেনেকৈ পুৰি থাকিব লাগিব সেই নাৰিকল নাৰিকলৰ দৰে গৈ পুৰিব লাগিব তিলোৰ পিঠাও অঁ তিলটো ভাজি ল'বা লাগিব তিলটো ভাজি লৈ গুড়া কৰিব লাগিব গুড়া কৰি মিঠেইটো পগুৱই নাওমেনি অলপ এটা বাটি বা চচপেনত বাকী লৈ তাতে তিল গুড়িকেইটামান ফেলে দিলা দি ফেলে চামুচে দি লাৰি তাৰে আকৌ চামুচ দিলা পিঠাখানিত গুড়াখেণ্টি দি অলপমান আউলেই দিলা দি ফেলে অঁ আউলেই দি ফেলে অঁ আউলেও দি ফেলেই এনাকেই অঁ